আমি নিজৰ লগৰ সমনীয়াৰ লগত বা পৰিয়ালৰ লগত বিশেষ ধৰণৰ কিছুমান দিৱস বা নিজৰ জন্মদিন উদযাপন কৰোঁ আৰু সেইবোৰ পৰিয়ালৰ লগতে কৰোঁ কিছু আমেজ আমেজ পাওঁ এইবোৰ আমাক ভাল লাগে কৰি বা ভাল পাওঁ আমি কৰি লগৰ লগত থাকিলে যিমান যি হওক নহওক সময় কটাই ভালে লাগে লগৰখিনিৰ লগত আৰু বিয়া উৎসৱতো যদি আপুনি অকলে যায় তাতকৈ বেছি লগৰ সমনীয়াৰ লগত থাকি বেছি ভাল পাব আপুনি এইবোৰত আমি অৱশ্যে আমি লগৰ সমনীয়াৰ লগত থাকি বেছি ভাল পাওঁ আৰু তেনেকুৱাই আৰু ভাল লাগে আমাৰ লগৰ লগত থাকি লগৰ মাজত থাকি দুখ পাওঁ আমি আৰু ফুৰিব যাওঁ খোৱা বোৱাৰ পৰা আদি কৰি লগৰ লাগিবই আমাক লগত থাকিবই লাগিব আমি আৰু সকলোবোৰ সকলোবোৰ কামবোৰ কৰিও ভাল লাগে লগৰখিনিৰ লগত ভাল বেয়া সকলো ধৰণৰ কাম কৰি লগৰৰ লগত ভাল লাগে লগৰ লগত থাকি ভাল পাওঁ খেলি ভাল পাওঁ লগৰ সৈতে সময় কটাই ভাল পাওঁ জীৱনটো